হেল্ল' ছাৰ অঁ মোৰ এখন লাইব্ৰেৰী কিতাপ আছিলে মই মোৰ নামটো চুজাতা

অঁ মোৰ নামটো মোৰ নামটো হেৰি চবিতা হয় কিন্তু ঘৰত চুজাতা মাতে কাৰণে চুজাতা হৈ গৈছিলে চবিতা হয় মোৰ নাম চবিতা বৰুৱা অঁ অঁ মানে মোৰ কিতাপ এখন ছাৰ ঘূৰাব লগা আছিলে মোৰ ঘূৰাব পৰা নাই অলপ অসুবিধা হৈছে এইটো কাৰণে মানে মই ঘূৰাব পৰা নাই এতিয়া মোৰ ছাৰ দহদিনমান হৈ গ'ল মই এতিয়া কি কৰিম ছাৰ

অঁ দুটকাকে ছাৰ অঁ অঁ অঁ বিশটকা দিব লাগিব ন ছাৰ অঁ হয় হয় ৰিনিউ মই ছাৰ অলপ দুদিনমান অলপ অসুবিধা হৈছিলে গাটো বেয়া আছিল মই যাব পৰা নাছিলো অঁ হয় ছাৰ অঁ হ'ব ছাৰ মই বিছ টকা দি দিম হ'ব ঠিক আছে হ'ব ছাৰ হ'ব